মোৰ এনে প্ৰিয় আৰ্টিষ্ট বহুতটা আছে তাৰে মাজতে হ'ল লিঅ'নাৰ্দ' ডা ভিঞ্চি পাবল' পিকাচ' মানে আছে আৰ্টিষ্ট আৰু আমাৰ অসমৰ হ'ল কি বোলে অসমৰো আছে এই বিখ্যাত বিখ্যাত আৰ্টিষ্ট কেইটামান সেইবিলাকৰ মানে মই আৰ্ট চাৰ্ট চাওঁ আৰ্ট চাৰ্ট চাই ভাল লাগে লিঅ'নাৰ্দ' ডা ভিঞ্চিয়ে মনালিছা আৰ্টখন কৰিছে পৰ্ট্ৰেট কৰে তাৰ নেক্সট পাবল' পিকাচ'য়ে ভাস্কৰ্য্য চাচকৰ্য্য বনায় সেইবিলাক চাই ভাল লাগে তাৰ পাছত লিঅ'নাৰ্দ' ডা ভিঞ্চিয়ে সেই আৰ্ট বনাইছিল মনালিছা বনাওঁতে বহুত বছৰ লাগিছিল কিন্তু এথানো কম্প্লিট হোৱা নাই মনালিছাখন ইথান আৰ্ট গেলাৰীত আছে সেই আৰ্টিষ্টটোৰ মানে আৰ্টখিনি লিঅ'নাৰ্দ' ডা ভিঞ্চি আৰু পাবল' পিকাচ'য়ে মানে বহুত ডাঙৰ ডাঙৰ ভাস্কৰ্য্য বনাইছিল মানে মূৰ্ত্তি চূৰ্তি মানুহে মাটি দি হওক হেই হওক যেনেকৈ নহওক তাৰ পাছত বনাইছিল লিঅ'নাৰ্দ' ডা ভিঞ্চিয়ে বহুত পৰ্ট্ৰেট কৰিছিল মানুহ আঁকিছিল গছ গছনি আঁকিছিল তাৰ নেক্সট কি বোলে বহুত ধৰণৰ সেই কৰিছিল কি বোলে আৰ্ট কৰছিল তাৰ পাছত এই ফাইন আৰ্টৰ মানে বনাইছিল লিঅ'নাৰ্দ' ডা ভিঞ্চি লিঅ'নাৰ্দ' ডা ভিঞ্চি মানে বিখ্যাত আৰ্টিষ্ট আছিল মানে বিশ্ববিখ্যাত সবে জানে তেওঁক তেওঁ কেনেহেন আছিল পাবল' পিকাচ'য়ে মানে ভাস্কৰ্য্য বনাইছিল মানে শিল হওক কিবা হওক সেই দি মানে বহুত ধৰণৰ বহুত বস্তু বনাইছিল তেওঁলোকৰ মানে বহুত অনুপ্ৰেৰণা যোগায় মানে কেনেকৈ কি আৰ্ট কৰিব লাগে যে আৰ্টৰ মাজতো যে কিবা এটা মানে বস্তু লুকাই আছে যে আৰ্টৰ পৰা যে এটা বস্তু ক'ব পাৰি যে এইটো মানুহটোৱে এইটো মানে মনৰ ভাৱখিনি মানে প্ৰকাশ কৰিব পাৰে তেনেহেন মানে মোৰ কেনে লাগি আছে বা দুখ লাগি আছে এটা দুখৰ আৰ্ট কৰিলোঁ ভাল লাগি আছে ভাল আৰ্ট কৰিলোঁ তেওঁলোকে মোক মানে বহুত মানে বুজাইছিল কেনেহেন কি কৰিব লাগে আৰু অসমৰ বহুত বিখ্যাত বিখ্যাত আছে আৰ্টিষ্ট আছে আৰু মোৰ মোৰ গুৰুও কওঁ মই ইন্স্পায়াৰ কৰোঁ জানকী ৰায়চৌধুৰী তেওঁ বহুত ভাল ভাল আৰ্ট কৰে মই সৰুৰে পৰা তেওঁৰ তাতে শিকিছোঁ আৰ্ট কৰিছোঁ মই ইথান আৰ্ট স্কুলতে কাম কৰোঁ মই মানে আৰ্ট কৰি ভাল পাওঁ সেইটো মানে লাইনত যাই ভাল লাগে মোৰ মানে তাতে মই মানে অনুপ্ৰেৰণা হওঁ যে কেনেকৈ কি কৰে মই ইথানো শিকি থাকোঁ পৰ্ট্ৰেট কৰি ভাল লাগে মানে মানুহ এটা হুবহু চাই আঁকিবলৈ ভাল লাগে তাৰ নেক্সট কি বোলে কাটি উডত মানে কিছুমান বস্তু কাটিব লাগে তাৰ পাছত বস্তু কাঠৰ বস্তু নিৰ্মাণ তাৰ পাছত মূৰ্ত্তি চুৰ্তি বনাবৰ হেল্প কৰা হয় মানে তাৰ পাছত এ আৰু আৰ্টটোত মানে মই বহুত মানে ভাল লাগে বহুতে মানে ভাল ভাল মানুহ এটা হুবহু আঁকিবৰ কাৰণে বহুত ভাল লাগে বহুত কষ্ট কৰিব লাগে মানে বহুত গুৰুত্ব দিয়া হয় তাৰ গুৰুত্ব দিয়াৰ পাচত সেই মানুহটোৰ মানে ওপৰত এটা সেই মানুহটো কেনেহেন জানিব পাৰি মানে মানুহ এটাক যদি এটা পৰ্ট্ৰেট মানুহে মানুহ এটাক যদি সেই মানুহটো মানে কেনেহেন কি ৰূপ ৰংগ ৰেখা কেনেকৈ কি দুখত কেনেহেন হ'ব তাৰ পাচত সুখত কেনেহেন হ'ব মানে সুখত কেনে লাগিছে মানুহটো মানে সুখত সুখত হাঁহি থাকিব কেনেহেন মুখখন হ'ব দুখত কেনেহেন মুখখন হ'ব মানুহ এটাৰ মানে অন্তৰৰ মনৰ ভাৱখিনি মানে এটা ছবি মানে এটা এখন কাগজত মানে তুলি তুলিব পাৰি যে কেনেহেন মানুহটো দুখ কৰিছে নে সুখ কৰিছে সেই মানুহটো মানে কেনেহেন কৰিছে মানে সেই মানুহটো কি ভাবিছে সেইখিনি লিঅ'নাৰ্দ' ডা ভিঞ্চি তাৰ পাছত পাবল' পিকাচ' আৰু বহুত ডাঙৰ ডাঙৰ বিখ্যাত আৰ্টিষ্টবিলাকে সেইটোৱে কাম কৰি থৈ গৈছে মই সেইটো অনুপ্ৰেৰণা এটা জা জগাব পাৰি যে আমি কথাই দি কথাই দি কৈ যি দুখখিনি প্ৰকাশ কৰিব পাৰোঁ কিন্তু আমি সেই আৰ্টে দি আঁকিও আমি দুখ প্ৰকাশ কৰোঁ যে মই দুখ লাগিছে মই এটা দুখৰ আৰ্ট কৰিলোঁ যে ধৰি লোৱা এডাল গছত মানে কি বোলে পাত চাত নাই তাত মানে সেই মানে গছডাল দুখত আছে আৰু এডাল গছত পাত চাত আছে মানে বহুত সেউজীয়া হৈ আছে সেইদেন সুখত সুখৰ মানে চিহ্ন বুজা যায় মানে আৰ্টত সুখ দুখৰ কাৰণে কিছুমান কালাৰ আছে যেনে ৰঙা নীলা হালধীয়া এইখিনি মানে সুখৰ ক'লা তাৰ পাছত মটীয়া তাৰ পাছত গেৰুৱা সেইকেইটা মানে দুখৰ মানে বুজায় মানে মানে দুখখিনি প্ৰকাশ কৰিবৰ কাৰণে কিছুমান মানে ৰং ব্যৱহাৰ কৰে যেনে ক'লা তাৰ পাছত মাটি কালাৰ ছাই কালাৰ সেইবিলাক মানে দুখৰ কাৰণে বুজায় আৰু সুখৰ কাৰণে ৰঙা নীলা মানে সুখৰ ডিটেক্ট কৰিবৰ কাৰণে মানে আমি কিছুমান কথা নোকোৱাকৈও মানে এই সেইটোৰ ওপৰত মানে আমি ক'ব পাৰোঁ যে মোৰ দুখ লাগিছে তো মই এইটো আৰ্ট কৰিছোঁ তো সেনেহেন তাহো তাহো কৰি থৈ গৈছে মই সেইবিলাক চাই তাৰমানে অনুপ্ৰেণিত হওঁ মোৰ মানে ভাল লাগে যে মই মুখেদি নক'লেও এটা আৰ্ট কৰি এটলিষ্ট এটা মানুহ জানিব পাৰিব যে মই কেনেহেন মানে কি কি মোৰ ভাল ভাল লাগিছে কোনটো মোৰ বেয়া লাগিছে সেইটো মানে জানিব পাৰি মানে আৰু ক'ব পাৰি মানুহ এটাক আৰু সেইবিলাক কৰি মানে ভাল লাগে মোৰ মানে কেতিয়াবা দুখ লাগিলে সেইটো কৰি দিলোঁ তাৰ পাছত সেই ভাল লাগে তো তাহাৰ চাই ভাল লাগে মোৰ তাহো কি কৰি ভাল লাগিছে সেইখিনি সেই সেনেহেন মই মানে কৰিব চেষ্টা কৰোঁ বাট পৰা নাই দেচোন তাৰ চেষ্টা কৰি আছোঁ কিন্তু নোৱাৰিম দেচোন তথাপিতো আমি চেষ্টা কৰি আছোঁ যে তাহো পৰ্ট্ৰেতবিলাক ভাল লাগে ভাস্কৰ্য্য তাহো যেনে মানে মাটি দি বনাইছে হুবহু এটা মানুহ সেইবিলাক চাই ভাল লাগে মানে